হয় মই ভাবোঁ অসমীয়া ভাষাটো এতিয়া মেডিয়াৰ লগত সম্পূৰ্ণভাৱে জড়িত ভাৰতৰ দূৰদৰ্শন কেন্দ্ৰত এতিয়া আমাৰ অসমীয়া নিউজে কেইবাটাও স্থান দখল কৰিবলৈ সক্ষম হৈছে এটা নহয় দুটা নহয় তাতোতকৈ অধিক চেনেল এতিয়া ভাৰতৰ দূৰদৰ্শন কেন্দ্ৰত অন্তৰ্ভুক্ত হৈছে ইয়াৰ লগতে অসমৰ বিভিন্ন অসমৰ লোকে বা ভাৰতত থকা অসমীয়া লোকে আমাৰ অসমৰ বা বাতৰিৰ লগতে দেশৰ বিভিন্ন বা বাতৰিৰ বিষয়ে জানিবলৈ সক্ষম হৈছে এতিয়া হঠাৎ যদি অসমতে হওঁক কিবা এটা ঘটনা হৈছে তেতিয়া মেডিয়াসকল থকাৰ বাবে বহুত সুবিধা হৈছে তেওঁলোকে অতি কম সময়ৰ ভিতৰতে সেই স্থানত সেই স্থানত গৈ আমাৰ সেই নিউজ চেনেলবিলাক আমাক দেখুৱাবলৈ বা পাবলৈ আমি তেওঁলোকৰ পৰাই বৰ্তমানত কি হৈ আছে জানিবলৈ পাৰিছোঁ ইয়াৰ লগতে শিক্ষা ব্যৱস্থাত অসমীয়া ই পেপাৰ ফেচবুক পেজ নিউজ পৰ্টেল ইত্যাদিবোৰ হৈছে প্ৰাথমিকৰ পৰা মাতৃভাষাৰ শিক্ষা দিয়া হয় আৰু এতিয়া অসমৰ সকলো কলেজত অসমীয়া ভাষাটো মানে প্ৰাধান্য দিছে বা অসমীয়াত মেজৰ সকলো কলেজতে এতিয়া মানে আছে